মই সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰু লগতে নাট কৰ্মশালাৰ কৰিছিলোঁ য'ত ডাঙৰ ডাঙৰ বিশেষজ্ঞ স বিশেষজ্ঞসকল আহি আমাক প্ৰশিক্ষণ দিছিলে নাট কৰ্মশালাত আমাক মুকাভিনয়ৰ পৰা আদি কৰি কেনে মুকাভিনয়ৰ পৰা আদি কৰি সকলোবোৰ প্ৰশিক্ষণ দিয়া হৈছিলে দুখৰ ক্ষেত্ৰত আমি কেনেকৈ অভিনয় কৰিম সুখৰ ক্ষেত্ৰত কেনেকৈ আমি অভিনয় কৰিম এনেকুৱা বহুতো ক্ষেত্ৰতে আমাক প্ৰশিক্ষণ দিয়া হৈছিলে আৰু সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত আমাক উৰা উৰা কেনেকৈ দিয়া হয় প্ৰকৃতি উৰা পুৰুষ উৰা আৰু লগতে গোপী নৃত্য গোপী নৃত্য আৰু ভুৰ তাল নৃত্য আদি বিভিন্ন সত্ৰীয়া নৃত্যত যি যিসমূহ নৃত্য সোমাই থাকে তাৰে ক্ষুদ্ৰ অংশ বিষয়ে হ'লেও আমাক প্ৰশিক্ষণ দিছিলে